বন্ধু কথা এটা শুনাচোন অলপ আগতে এটা মোবাইলত মেচেজ আহিল আৰু মেচেজটো ৱেবছাইটৰ সুৰক্ষাৰ উলংঘাৰ সতৰ্ক বানী আহিছে আৰু মেছেজটো পাই অলপ ভয় খাইছোঁ মই ইয়াৰ বিষয়ে সাৱধান হ'ব বিচাৰিছোঁ ডিজিলকাৰৰ পাছৱর্ডটো কেনেকৈ সলনি কৰিব লাগে বুজাই দিয়াচোন বন্ধু